অঁ এই পিকনিকলৈ যোৱা কথা কৈছিলোঁ যে যাবানে কি অঁ অঁ এই বৰশিললৈকে যাবা নেকি অঁ এতিয়া মানুহ কিমান ওলাই মানুহ হিচাপ কৰিহে গাড়ী ভাড়া কৰিব লাগিব অঁ অঁ মেজিকতহে হ'বগৈ নহ'লে বেলেগ গাড়ীত নহ'ব নহয় আমাৰ ইয়াত চাৰি পাঁচজনমান ওলাইছে এতিয়া মেজিকত কেইজন ধৰিব বা বাৰ তেৰজনমান ধৰিব নহ্ অঁ খোৱা বোৱাটো পইচা তুলিব লাগিব তাতে বনাই খালে ভাল হ'ব নহ্

কিনি খাবলৈ তাত ভাল হোটেল নাইয়ে দেখোন কেনেকৈ কিনি খাবা আৰু ঘৰৰ পৰা বনাই লৈ যাবলৈও দেৰি হ'ব নহয় অঁ অঁ বজাৰ পইচা তুলি হেৰিয়াতে বজাৰ কৰি আগদিনাখন বজাৰ কৰি থৈ দিব লাগে আগদিনা বজাৰ কৰি তেতিয়া আমি অঁ

মাংস নিব লাগিব কি মাংস এতিয়া সবেই আৰু ব্ৰইলাৰটো খায়নে নাখায় লোকেলকে ল'বানি এতিয়া কুকুৰানে হাঁহ ল'বা মোৰ ওচৰত আছিলে কুকুৰা এনেই কেই কেজিমান লাগিব অঁ মোৰ ওচৰত আছে মানে দুই কেজি দুই কেজি জোখৰ আছে মতা কুকুৰা আছে মাইকী আছে মতা কুকুৰাকে লৈ যাম নহ্ দুটামান লৈ গ'লে হৈ যাব

অঁ অঁ কিমানকৈ এতিয়া বজাৰ কৰিবলৈ লিষ্টখন বনাই ল'ব লাগিব অঁ নিব পোৱালি থকা মানুহ বেছি নাই দুজনী তিনিজনীহে আছে সিঁ সিহঁতেনো কিমান খাব আৰু অকণমান অকণমান ডাঙৰখিনিয়ে হিচাপ কৰিব লাগে সিহঁতে নাখায় এনেও মন গ'লে খায় মন গ'লে নাখায় সেইটো কাৰণে এতিয়া অঁ বজাৰ বজাৰ এটা কাম কৰিবা আজি পিছবিলাকে আহিবা তুমি দুইজনী লগ খাই লিষ্টখন বনাম কোনটো বস্তু কিমান তেতিয়া আমি পইচা তুলিবলৈ ভাল হ'ব অঁ অঁ যোৱাকেইজনী এনেও যিকেইজনী যাব চিয়ৰ যাবই অঁ তেতিয়া পইচাটো আমি তুলি আনি বজাৰখন কৰিব পাৰিম এতিয়া কিমান তাৰিখে যাম বুলি ভাবিছা অঁ অঁ অঁ ঠিক আছে হ'ব বাৰু এতিয়া নহ্ অঁ